মই পৰ্যটনস্থলীলৈ ভ্ৰমণ কৰোঁতে কেতিয়াবা পৰিয়ালৰ লগতো যাওঁ কেতিয়াবা অকলেও যাওঁ কেতিয়াবা মোৰ বন্ধুৰ লগতো যাওঁ প্ৰায়ে মই নিজৰ পৰিয়ালৰ লগতে যাওঁ পৰ্যটনস্থলীলৈ গ'লে মানে আমি এক সপ্তাহ সময় লৈ যাওঁ তাত যাতে সেই জেগাডোখৰ যিমান ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আছে আমি ধুনীয়াকৈ উপভোগ কৰি আহিব পাৰোঁ আৰু গ'লে মানে আমি ৰিজৰ্ট ৰিজৰ্টতে থাকোঁ আৰু থাকি যিহেতু থাকি ভাল লাগে ৰিজৰ্টত যিহেতু তাত গোটেইখিনি সুবিধা পোৱা যায় অলপমান ছেফো হয় আৰু অলপ ও ওলাই গ'লে মানে ধুনীয়া ধুনীয়া জেগা ধুনীয়া ধুনীয়া ফটো ল'ব পাৰোঁ যাতে ধুনীয়া ধুনীয়াকৈ ভিডিঅ' ল'ব পাৰোঁ বা যাতে এনেধৰণে ৰিজৰ্টবিলাকো বহুত ধুনীয়া ধুনীয়া থাকে গতিকে আমি ৰিজৰ্টত থাকিয়ে ভাল পাওঁ গতিকে মই বন্ধুৰ লগতো যাওঁ যেতিয়া মোৰ বন্ধুবিলাকৰ সময়ো মিলে মোৰো মিলে তেতিয়া আমি বন্ধুৰ লগত যাওঁ বন্ধুৰ লগত গ'লে খুব বেছি দুদিন সময় বা তিনি দিনৰ কাৰণেই যাওঁ যেতিয়া কিন্তু পৰিয়ালৰ লগত গ'লে আমি অকণমান দীঘলীয়াকৈ যাওঁ আৰু যেতিয়া বন্ধুৰ লগত যাওঁ তেতিয়াও আমি কেতিয়াবা ৰিজৰ্টত থাকোঁ কেতিয়াবা কটেজত থাকোঁ ক'বলৈ গ'লে মই ৰিজৰ্টত থাকিয়ে ভাল পাওঁ যিহেতু ৰিজৰ্টবিলাক বহুত ধুনীয়াকৈ সজোৱা থাকে আৰু তাৰ ফেচিলিটিছবিলাক সুবিধাবিলাক বহুত ভাল গতিকে গতিকে মই প্ৰায়ে পৰিয়াল পৰিয়ালৰ লগতে গৈ ভাল পাওঁ আৰু ৰিজৰ্টত থাকিয়েই ভাল পাওঁ